আমি কৃষক শ্ৰেণীৰ মানুহ আমাৰ গাঁৱত বসবাস গতিকে গাঁৱৰ মানুহে প্ৰায় কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে কৃষিৰ লগতে জীৱ জন্তুবিলাকো আমাৰ আছে জীৱ জন্তু নহ'লে আমাৰ কৃষি পদ্ধতিটো বহুত অসুবিধা হয় জীৱ জন্তু বুলি ক'বলৈ যাওঁতে জীৱ জন্তু মানে বহুতখিনি পৰি যায় যেনে গৰু ম'হ ঘোঁৰা ছাগলী কুকুৰ মেকুৰী গোটেইখিনিকে আমাৰ আৱশ্যক হয় গতিকে যেতিয়া যিকোনো বস্তু এটা যেতিয়া আৱশ্যক হয় আৱশ্যক হ'লে তাৰ প্ৰতিপালন কৰি বা ৰক্ষণাবেক্ষণ দি পুহিলেহে পোৱা যাব গতিকে আমি তেনেধৰণে কাম কৰি কৃষকৰ মৰ্য্যদা ৰক্ষা কৰিবৰ কাৰণে গৰু পুহিছোঁ ছাগলী পুহিছোঁ ধৰক হাঁহ কুকুৰা পুহিছোঁ তেনেদৰে কুকুৰ মেকুৰীও আছে আমাৰ আৰু পুহিলেই নহ'ব বস্তু এটা তাক প্ৰতিপালন কৰিব জানিব লাগিব আপডাল কৰিব জানিব লাগিব বেমাৰ আজাৰৰ পৰা নিৰাপদে ৰাখিব লাগিব তাৰ কাৰণেও আমি ব্যৱস্থা লৈছোঁ ধৰক গৰুকেইটা গৰুকেইটাৰ কাৰণে ধুনীয়াকৈ সুন্দৰ গোহালি বনাই ওখ ভেটি কৰি ভেটিত আকৌ তাত ধূলি বালি দি লৈ ধুনিয়াকৈ ৰাখি আঁঠুৱা দিয়া হৈছে মহৰ কাৰণে আকৌ তিৰপাল দিয়া হৈছে কুঁৱলীৰ কাৰণে ওপৰতো তেনেকৈ হাৱা বতাহ বালি বোকা নপৰিবৰ কাৰণে তিৰপাল দিয়া হৈছে তেনেধৰণে আপডাল কৰা যায় আকৌ ৰাতিপুৱাতে সিহঁতক দানা পানী খোৱাই মেলি পথাৰলৈ নিয়া যায় পথাৰত নি অলপ কেঁচা ঘাঁহ খাবলৈ দিয়াৰ পাছত সিহঁতক আকৌ পানী চানি দিবলৈ যোৱা হয় আকৌ বদলি কৰি দিয়া হয় তেনেদৰে দিনটো আপডাল কৰাৰ পাছত গধূলি আকৌ আনি সিহঁতক দানা পানী দিয়া যায় দানা পানী খোৱাই গোহালিত সোমাই থোৱা যায় আকৌ ৰাতিপুৱা হোৱাৰ লগে লগে ওলিয়াই গোবৰ জাবৰ পেলাই দানা চানা খোৱাই গাখীৰ চাখীৰ খীৰাই দানা চানা খীৰাই আকৌ পথাৰত থ'বগৈ লাগে পথাৰত থোৱাৰ পাছত আকৌ এবাৰ গৈ চাই আহিবগৈলগীয়া হয় আকৌ পিছ বাৰত গৈ পানী দুনি দিবলগীয়া হয় তেনেদৰে আপডাল কৰি আকৌ গধূলি পিছদিনাখনি ঠিক তেনেধৰণে আকৌ দানা চানা খোৱাই ৰাতি ভৰাই থোৱা হয় আকৌ ছাগলীকেইটা ছাগলীকেইটাৰ কাৰণেও ঠিক তেনেধৰণে গৰুৰ নিচিনাই হয় কিবা বেমাৰ আজাৰ চিকিৎসাও নিজে জানিবলগীয়া হয় সেইবিলাক নিজে কৰিবলগীয়া হয় কিছু কাম ছাগলীবিলাকো তেনেকৈ ওখকৈ গঁৰাল সাজি খুব ধুনীয়াকৈ চাংঘৰ সাজি চ চালি দি যাতে সিহঁতৰ মল মূত্ৰবিলাক তললৈ পৰি যায় তেনেকুৱা ধৰণৰ তেহেঁতে উঠা মেলা ঘৰটোলৈ উঠা মেলাৰ কাৰণে জখলা ব্যৱস্থাটো ভালকে দিয়া যায় বাঁহেৰে চিলিং কৰি আৰু সিহঁতকো মাহে মাহে প্ৰতিষেধক দিবলগীয়া হয় খাদ্য উপৰঞ্চি দানা কিবাকিবি দিবলগীয়া হয় যিবিলাক কেঁচুৱা হয় কেঁচুৱাবিলাকক ধুনীয়া ধৰণে আপডাল কৰিবলগীয়া হয় মাকহঁতৰ শোওঁতে মেলোতে গছকোঁতে কিবা দুখ পাব বুলি কেঁচুৱাবিলাক আকৌ সুকীয়াকৈ নেট দি বান্ধি থোৱা হয় তেনেধৰণে আপডাল কৰা যায় আকৌ ঠিক লগতে কুকুৰাবিলাক আছে কুকুৰাবিলাকো তেনেধৰণে অকণমানি চাংঘৰ বনাই তাত চাংঘৰৰ ওপৰত সঁজা সঁজাত আকৌ ধৰক মল মূত্ৰবিলাক পৰি থাকিবৰ কাৰণে সঁজাবিলাকত সুৰুঙা থকা যায় আৰু যিবিলাক কুকুৰা প্ৰতিষেধক দিবলগীয়া হয় মাহে মাহে আৰু কণী দিয়ে কণীবিলাক বুটলি আকৌ আপডাল কৰিবলগীয়া হয় সিহঁতক সঁজাত দি মাকহঁতক দি উমনি দিয়া হয় পোৱালি জগাৰ পিছত পোৱালিবিলাক আপডাল কৰা যায় ইহঁতক মাহে মাহে ভেকচিন দিবলগীয়া হয় খাদ্যত এণ্টিবায়'টিক দিবলগীয়া হয় আৰু খাদ্যবিলাকো বজাৰতো পোৱা যায় আৰু ঘৰতো কিছু উৎপাদন হয় সেইভাগে কুকুৰাবিলাক পালন হয় হাঁহবিলাকৰ কাৰণেও লাগে হাঁহক বিশেষ পানী লাগে হাঁহবিলাকক পানী লগাৰ কাৰণে সৰুকৈ এটা নৰ্দমা খান্দি তাতে ৱাল চোৱাল মাৰি নেট দি কিবা কৰি হাঁহবিলাক ভৰাই থোৱা যায় দিনটোত দুঘণ্টা তিনিঘণ্টা পানীত থাকিবলৈ দি বাকীখিনি সময় বামলৈ নি দানা চানা দিয়া যায় গধূলি আকৌ ঠিক তেনেধৰণে বিচাৰি কোচাৰি আনি গোটেইগালকে ভৰাই থ'বহিলগীয়া হয় ৰাতিপুৱা হ'লে মানে হাঁহৰো কণী পোৱা যায় হাঁহে বিশেষতে ৰাতিপুৱাহে কণী পাৰে কুকুৰাবিলাকে দিনত দুপৰীয়া সময়ত কণী পাৰে ঠিক তেনেধৰণে সেই সময়কিটা পিছ মুহূৰ্ততে সিহঁতৰ ওচৰলৈ গৈ এইবিলাক বুটলি আনিবলগীয়া হয় অনাৰ পাছত সেইবিলাক আকৌ বিক্ৰী কৰা যায় তাৰপৰা পোৱালি জগোৱা যায় তেনেধৰণৰ কাম কৰিবলগীয়া হয় তাৰপিছত আহিছে আমাৰ মানে পুখুৰীৰ কাৰণে মাছ মাছ পোহা হৈছে পুখুৰী খান্দি মাছকো আপডাল কৰিব লাগে মাছো কৃষিজাত দ্ৰব্যৰ ভিতৰতে পৰে গতিকে মাছেও তেনেকৈ দানা পানী দিবলগীয়া হয় প্ৰতিষেধক দিবলগীয়া হয় আৰু যিবিলাক জীৱ জন্তুক আমি আপডাল কৰি আছোঁ সিহঁতে নিজৰ মালিকক সবেই চিনি পায় গৃহস্থ ক'ৰবালৈ গ'লে সিহঁতে কান্দি থকাৰ নিচিনা কৰে দানা সময়ত দানা পানী নাপালে দুখ পায় সেইভাগে থাকে আকৌ এইবিলাকৰ লগতে প্ৰডাকশ্যন কৰিব বিচৰা হয় মাংস প্ৰডাকশ্যনৰ কাৰণে আমি বইলাৰ পোহা যায় বইলাৰ বিলাককো ঠিক তেনেকৈ খুব সুন্দৰকৈ সিহঁতৰ মানে বাসগৃহটো বনাবলগীয়া হয় তাত নেট দিবলগীয়া হয় অঁ পৰ্দা দিবলগীয়া হয় তিৰপালৰ দানা দিবলগীয়া হয় পানী দিবলগীয়া হয় দানা দিয়াৰো বাচন বেলেগ আছে পানী খোৱাৰো বাচন বেলেগ আছে আকৌ গৰম দেখিলে মানে সেহেঁতক ফেন দিবলগীয়া হয় আন্ধাৰ হ'লে লাইট দিবলগীয়া হয় তেনেধৰণে কৰি মেলি বইলাৰবিলাকক আকৌ প্ৰতিষেধক দিবলগীয়া হয় প্ৰতিষেধক দিয়াৰ পাছত যেতিয়া বইলাৰটো পূৰ্ণাঙ্গ হয় পূৰ্ণাঙ্গ অৱস্থাত তেওঁক বজাৰলৈ পঠিওৱা যায় সেইধৰণে আকৌ সেইখিনি গুচি যোৱাৰ পাছত নেক্স আকৌ এখিনি পোৱালি আনি আকৌ আপডাল কৰিবলগীয়া হয় আকৌ তেনেদৰে আপডাল কৰি কৰি আকৌ বজাৰলৈ পঠিওৱা যায় এইটো আমাৰ কৃষকে আমি প্ৰফিট পাই আছোঁ